হেল্ল'

হয় কওকচোন অঁ হয় অঁ হয় অঁ নাই মোকো অলপ আগে জনালে কথাটো অঁ আমাৰ ভোগালী বিহুৰ কাম কাজ আৰম্ভ হৈছে আমাৰ মেজি চেজি বনোৱাৰ কাৰণে লগৰ গাঁৱৰ ল'ৰাবোৰ এনেদৰে গোট খাইছে বাঁহ নৰা এইবিলাক সংগ্ৰহ কৰিছে হয় ঠিক আছে হ'ব মই চেষ্টা কৰিম ঠিক আছে ঠিক আছে এই ক্ষেত্ৰত মোৰ ক'ব লগা হ'ল চাওক প্ৰতিযোগিতামূলকভাৱে চাবলৈ গ'লে ইয়াত টকা পইচাৰ কথাটো আহিব কিন্তু তাত মানুহৰ কাৰিকৰী যিটো কৌশল সেই কাৰিকৰী কৌশলটোৰ জৰিয়তে কিবা এটা যিটো প্ৰকাশ কৰিছে ধৰক নাও এখনৰ আৰ্হিত বনাইছে এটা মন্দিৰৰ আৰ্হিত বনাইছে বা কেনেকুৱা উৰাজাহাজৰ আকৃতিত বনাইছে সেই যিটো মানুহৰ এটা কাৰিকৰী মানে যিটো আমাৰ ক্ৰিয়েটিভিটি মই ঠিক অসমীয়া মোৰ মিনিঙটো অহা নাই গতিকে এই যিটো তেওঁৰ দক্ষতা এই দক্ষতাটো বিকাশ হৈছে কিন্তু তাত হয়তো অভিয়াচলি তাত পইচাৰ কথা আহিব তাত কাম এটা কৰিবলৈ তাত পইচাৰ কথা আহিব কিন্তু এই যিটো এটা প্ৰতিযোগিতামূলকভাৱে যিটো কৰিছে এইটোত মই এটা ভাল দিশহে মই পাইছোঁ ইয়াত মই কোনো ধৰণৰ নিগেটিভ দিশ মই পোৱা নাই হয় ঠিক আছে দিয়ক ধন্যবাদ আপোনালৈয়ো ধন্যবাদ থাকিল